কি কৰিছে অঁ অঁ নহয় কি কৰি নহয় কিবা এটা কৰিব লাগিছিলে এনেও বাগান চাগান বন্ধ হৈছে বাকীখন অঁ অঁ আমিতো কি জানো আমাৰ আপুনি জানে চাহৰ বিষয় চাহৰ বাগানে কিবা এখন চাব লাগে বাগান এখনকে তাৰমানে কিবা এটা আমি কিবা কৰিব লাগে কাৰণে উজু হ'ব ত কাৰণে উজু হ'ব বাগানৰ কিবা এটা বিজনেছ কৰিলে

অঁ ক'ত ক'ত চাইছে বা

ও ও মাথাটো মাৰিব লাগিব আপুনি হেৰি প্ৰশান্ত লগত এবাৰ টাছ কৰিব কি হৈছে বাগানটো ভালেই ন আপুনি চাইছে চেক কৰিছে

আছে ন এই অসুবিধা আছেনি নাই নহয় ঠিকে আছে দিলে ন হ'ব এটো ওচৰতে নহয় মানুহ চানুহ পায় যায় প্ৰব্লেম নহ'ব তাৰমানে কি হৈ গ'ল আমাৰ মেন পাৱাৰ আকৌ লাগিব মেন পাৱাৰ নহ'লে বাগানটো হেৰি নহ'ব নহয় চব যদি ওচৰতে পায় কৰা মানুহ লাগিব ধৰক পাটচিঙা মানুহ লাগিব পাত চিঙা গোটেইখিনি যদি সুবিধা য'ত তাত বাগান ল'লে ভাল হয় লাগিব লাগিব ক'ত আছে নাগালেণ্ডৰ কিনাৰত নাগালেণ্ডৰ নাগালেণ্ড বুলি কৈ দিলে তাৰমানে মানো তাৰমানে আমাৰ লগৰ দুটা মানে হেৰি হৈছিলে যোৱাবাৰ কৈছিলে নাগালেণ্ডত আৰু এটা কথা যে সেহেঁতি আকৌ বেছিকে লৈছে এশ বিঘা মই সেইকাৰণে বেছি আমি প্ৰথম এবাৰ ট্ৰাই কৰি চাব লাগে অকণমান কমকে লৈ পেলাই তাৰ বেছিও ল'ব নালাগে তাৰমানে অঁ প্ৰেকটিকেলি তাৰমানে হৰি পটককে পালোঁ বুলি বেছি ললেও দিগদাৰ সিহঁতৰ সেইটো হ'ল সেইটো হ'ল পিছত এশ বিঘা মাটি মেইনটেইন কৰিব নোৱাৰিলে কথাটো সেইটো তাৰপিছত আৰু ক'ত আছে নাগালেণ্ডৰ হয় নাই নাগালেণ্ড সেইখন আৰু ৰাস্তা পদূলিও চাব লাগিব তাত

তেনেকে হ'লেতো হেৰিয়ে হ'ব দিগদাৰ হ'ব তাত

কোনটো এই ফেক্টৰীৰ ওচচতে

নামটো গম পাইনি মানুহজনৰ মানটো নামটো গম পাইনি মানুহজনৰ অঁ নাই তাৰমানে আপুনি চাইছিলে বাগানটো

ও দুশ কেজিটো ওলাব জানো দুশ কেজিটো নোলায় এবিঘা মাটিত পুলিবাগান ও

সেইটো কাৰণে তাতে ভাল হ'ব কিন্তু ডিফাৰেঞ্চটো তাতে আছে কিন্তু তথাপিও সেইটো বাগান যদি ইমান ওচৰত আছে বেলেগ মানুহো তাত হেৰি কৰিব পাৰে ল'ব খবৰ কেতিয়া কৰিছিলে আপুনি খবৰটো কৰিছিলে নহয় খবৰটো কৰিবচোন তাক কিমান কিমান দিলে ভাল হয় বাৰু

দুই আঢ়ৈ লাখ সেইটো প্ৰথম পটকেটো দিব নোৱাৰিম সেইটোতো হয়টো আমি মাহে মাহে দি থাকিম পিছত চিজনত বৰ্তমান সময়টোত এতিয়া কিমান দিব লাগিব কিমান দিলে মানিব আৰু দলিলত কৰিব লাগিব ভালকে তিনিবছৰৰ কাৰণে তিনি বছৰ কাৰণে কৰিলে ভালেই আৰু সকলোবোৰ দলিলত হ'ব লাগিব নহ'লে পিছত এবছৰ যোৱাৰ পিছতে কেলে অহা বছৰ পোৱাৰ লগে আকৌ নিদো বুলি আমাৰ লোকচান হৈছে আমিতো

ও অঁ তিনিবছৰ কাৰণে কৰিলে আপোনাৰ হেৰি হ'বগে

তাৰ লেবাৰটো পাবলে অসুবিধা আনিব লাগিব এইবোৰ কৰিব হ'লে তো আপোনাৰ কি গাড়ী আনিব লাগিব নে সিহঁতে নিজে আহে গাড়ী এখন লোৱাৰ লগতো দুহেজাৰ তিনিহেজাৰ টকাৰ তলততো নাহিব নহ'ব ডেইলি দুই তিনি হাজাৰটো হাজিৰা দিব লাগিব

ও এইটো ঠিককে হ'ব তেনেকুৱা গাড়ী তেনেকুৱা আমাৰ ড্ৰাইভৰ চাব লাগিব তেতিয়াহ'লে তাৰ গাড়ী এখন আছে তেনেকুৱাকে কৰিব পাৰিব নাই এতিয়া মায়েকত আমি কিবা এটা দি দিম ধৰক ধৰক ডেইলি পাঁচশ ছশকে পাঁচশ ছশ মানকে দিব লাগিব হয় নাই লেবাৰখিনি চিনি পায় অঁ লেবাৰখিনি চিনি পায় নাই আপুনি এনে গ'লে কণ্টেক ক' পাৰিব নাই তাৰ আগতে আপুনি কাম কৰিব আপুনি সেই মানুহজন লগতে কথা পাতি লওক কথাটো ফিক্স কৰি লওক কাৰণ কাৰণ আমাৰ কাৰণ আমাৰ এতিয়া জানুৱাৰী মাহ পালেহি জানুৱাৰীৰ পৰা আমাৰ কলম দিব কলম দিব হ'লে আমাক খৰচটো এটা বহুত দিব লাগিব খৰচাটো বহুত হ'ব বিঘাই সাতশ মানকে হ'লেতো আপোনাৰ সাতশ টকাত মানিব জানো আপোনাৰ কি কলম দিলে ভাল হয় বাৰু

ও ও

ডি এছত বিঘাত বা ডি এছ বা এম এছ বিঘাত খৰচা আছে আপোনাৰ হাজাৰ টকা খৰচা হ'ব ছিজন আন ছিজনটো

প্ৰত্যেক ৰাউণ্ডত আমি দুহেজাৰ কেজি পাম ন পঁচিছশ পঁচিছশ পাত অঁ

এইটো খৰচা আছে নহ'লে এটা এটা কামেই কলম কলম দিয়া মেচিন এটা আনিলে আপোনাৰ কিমান হ'ব খৰচাটো ও উনৈশ বিশ হাজাৰ ন আমাৰ ইভাগে যদি যদি আমি কোনো শ্ৰমিকৰ কলম কৰিলে মেচিনটো মেচিনটো ওঠৰ হাজাৰ যাব ন অঁ সেইটো অহা বছৰলৈ পাৰি কিন্তু এতিয়া আকৌ আমাৰ খৰচাটো অকণমান আছে ন এতিয়া আকৌ মানুহটোক একলাখমান দিব লাগিব মেচিনটো এইবছৰলৈ নলওঁ অহা বছৰতে যদি এইবছৰ মেচিনটো নলওঁ ও ও ও

এনেই আপোনাৰ হিচাপত আপোনাৰ কি কয় কিমানমান টকা বছৰেকৰ মূৰত পাম বাৰু প্ৰফিটটো লাভটো কিমান হ'ব ও গোটেই বছৰত একলাখ হ'লে কম

এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আঠ মাহত আপোনাৰ আঠ মাহত আপুনি দহ হাজৰকে পালে আশী হাজাৰ তাৰে বাৰ হাজাৰকে পালে দুই এক লাখ টকা ধৰক আমি প্ৰত্যেক মাহত বাৰ হাজাৰকে হ'লে আমাৰ নুপোচাব নহয় কথাটো বেছি পাব লাগিব বেছি হ'ব আপুনি ও ও ও ও ও হেৰি কৰিব নালাগিব অঁ বাৰু আপুনি কথাটো এবাৰ আপুনি মানুহজনৰ ওচৰত কথাটো পাতিব তাৰপিছত জনাব কালিলে ভাল হ'ব